হেল্ল' অ কি কি পিঠা বনাইছা বিহুত ও ঠিক আছে

অ অ ঠিক আছে বাৰু গাহৰিহে খাওঁ বেলেগ নাখাওঁ নাৰিকলৰটো দিয়ক ভালে হৈছে নাৰিকলৰ পিঠাটো বেছি ভাল লাগিছে খাই দিয়ক আৰু এখন দিয়ক এই নাৰিকলৰ নাৰিকলৰ লাৰু আছে যদি দে তিলৰ লাৰু নাখাওঁ ওম ভাল লাগিছে এ লাৰু পিঠা ভাল নাপাওঁ ইমান লাৰু পিঠা নাখাওঁ বাকী আৰু চুঙা পিঠা অ চুঙা পিঠাটো খাব পাৰি অ অ

ধুনীয়া একদম